নমস্কাৰ মই প্ৰশান্তজিৎ বৰগোহাঁই আমাৰ নতুনকৈ সাঁতুৰিবলৈ আৰম্ভ কৰা ব্যক্তি এজনৰ বাবে আপোনাৰ কিয় পৰামৰ্শ আছে পৰামৰ্শৰ এইটোৱে আছে সৰুৱে হওক ডাঙৰেই হওক সৰু হ'লেও এককালৰ ওপৰত যাব দিব নোৱাৰিব এআঁঠুৰ ওপৰত যাব দিব নোৱাৰি কঁকালটোত ধৰি পিনি অলপ অলপকৈ যাব দিব লাগিব ময়ো সৰুতে মোক দেউতাই কঁকালত ধৰি এককাল এবুকু এআঁঠু পানীত মোক সাঁতোৰাইছিলে তেনেকেই মই সাঁতুৰিব সাঁতুৰিব শিকিলোঁ আৰু ময়ো তেনেকৈ এতিয়া সৰু হওক ডাঙৰ হওক বুলি ক'বলৈ যোৱা নাই মই তেনেকৈয়ে এতিয়া শিকাই আছো তেনেকৈ সাঁতুৰিব শিকিব পাৰিব বোলে আজি এককাল পানীলৈ যা কাইলৈ এডিঙিলৈ যা পৰহিলৈ তই তল যেতিয়া যাবি গুচি আহিবি তেতিয়াহে তুমি সাঁতুৰিব পাৰিবা আজি গ'লা এআঁঠু কাইলৈ গ'ল এককাল পৰখিলৈ গ'ল এডিঙি চতখিলৈ গ'ল তল গ'ল গুচি আহিব লাগে গুচি আহি আকৌ যাব লাগে এডিঙি যেতিয়া তল গ'ল যোৱাৰ পিছত যাব নোৱাৰে গুচি আহিব লাগে গুচি আহি আকৌ চেষ্টা কৰিব লাগিব তেতিয়াহে তুমি সাঁতুৰিব পাৰিব এখোপ মানে ক খ যেনেকৈ আমি সৰুৰপৰাই শিকিছিলোঁ তেনেকৈ সাঁতোৰিবলৈ তেনেকৈ শিকিব শিকাব লাগিব তোমালোকক আৰু বয়সস্থ মানুহেও কিছুমান মানুহটো নোৱাৰোঁ ধৰিব আমি আমিতো ইমান ডাঙৰ মানুহ নহয় গতিকে বয়সস্থ মানুহজনকো এককালৰপৰা এই এডিঙি তল যোৱালৈকে এখন নাও লৈ থাকিব লাগিব যেতিয়া মানে তেওঁ সাঁতুৰিব নোৱাৰিব বয়সস্থ মানুহজনে ধৰি লওক ত্ৰিছ চল্লিছ বছৰীয়া ডেকা ল'ৰা হওক তেনেকৈ নাওখন লৈ থাকিলে মানে নাওখনত ধুই ল'লে মানুহজন বাচি যাব বচাৰ ক্ষেত্ৰত তেওঁক মই নাও দি উঠাই আনিব লাগিব উঠাই আনি আকৌ তেওঁক মই নাওৰপৰা নমাই আকৌ যাব দিব লাগিব যাব দিয়াৰ পূৰ্বে একনল পানী মাজলৈ সেই একনলটো নোৱাৰিলে মই ধৰি আনিব লাগিব নাওতখনত ধৰি দিয়া লগে লগে মই লগিডালে সৈতে টানি আনিব লাগিব টানি আনি পিনি বামলৈ আনিবলৈ বামলৈ আনি অলপ তেওঁ অলপ ভাগৰ লাগিব ভাগৰটো মৰাৰ পিছত আকৌ যাবলৈ দিব লাগিব যাবলৈ দিয়াৰ পিছত তেনেকৈ ধৰি এখোপ এখোপকৈ গৈ গৈ গৈ গৈ তেওঁ সেই নদীখন পাৰ হ'ব পাৰিব পাৰ হোৱাৰ পিছত সেই ত্ৰিছ পঁয়ত্ৰিছ বছৰীয়া যোনজন যুৱক তেওঁ তেনেকৈ হেৰি পাৰ হ'ব লাগিব পাৰ হোৱাৰ পিছতো সেই পঁয়ত্ৰিছ বছৰীয়া ত্ৰিছ বছৰীয়া যুৱকজনক আকৌ তেনেকৈ নাওখন লৈ তেওঁক সাঁতোৰিবলৈ দিব লাগিব দি পিনি তেওঁ যেতিয়া ভাগৰ লাগিব নাওখনত ধৰি ৰখি থাকিব লাগিব নাওখনত ধৰি ৰখাৰ পিছত তেওঁক লগিডাল দি মই নাওখন ৰখাই থ'ব লাগিব তেনেকৈ আকৌ আহিব দিব লাগিব তেতিয়া তেওঁ ভৰিৰ চলাচলটো কৰিব যেতিয়া বাবেও হাতে যেতিয়া ভৰি চলাচল কৰিব পাৰিব নেক্সট আপোনাৰ চিলনী সাঁতোৰ শিকাব লাগিব চিলনী সাঁতোৰ দিলে মানে বহুত ভয়ংকৰ কাৰণে ভাল যিমান ফেফালেও মানে চিলনী সাঁতোৰ যদি দিব পাৰে তেওঁ তেওঁৰ জীৱনটোৰ ৰক্ষা হ'ব ৰক্ষা বিনিময়ে তেওঁ সাঁতুৰিব শিকিব পাৰিব আৰু দহ বছৰীয়া শিশুৰ কথাটো এতিয়া মই কৈছোঁ দহ বছৰীয়া শিশুজনক যেতিয়া মই এআঁঠুৰপৰা শিকাম শিকোৱাৰ লগে লগে এককাললৈ নিব লাগিব এককাললৈ নি পিনি মই আকৌ তেওঁক এৰি দিব লাগিব এৰি দি পিনি যেতিয়া এআঁঠু পানী পাব তেওঁ সেই আঁঠু পানী প্ৰাই তেওঁ ভাগৰ মাৰিব ভাগৰ মাৰি আকৌ আহিব দিব লাগিব এডিঙি লৈ এডিঙি লৈ অহাৰ পিছত তেওঁক পঠিয়াব লাগিব আকৌ আঁঠুৰ পানী লৈ আঁঠুৰ পানীটো দছ বছৰীয়া শিশুজনে সাঁতুৰিব পাৰিব তাৰপৰা আনিব লাগিব মানে তল যোৱা লৈ তল যোৱাৰপৰা তেওঁক আকৌ মই দিব লাগিব এআঁঠু পানী লৈ এআঁঠু পানী লৈ যোৱাৰ পিছত তেওঁ আকৌ ভাগৰ মাৰিব ভাগৰ মাৰি আকৌ আহিবলৈ দিব লাগিব আপোনাৰ সাত ফুট বেগত সাত ফুট দীঘলত আহিব দিব লাগিব শিশুজনক সেই শিশুজনে যেতিয়া সেই শিশুজনে যেতিয়া একনলৰ ওচৰত আহিব পাৰিব তেতিয়া মই থাকিব লাগিব নাও এখন লৈ নাওখনত যেতিয়া শিশুজনৰ ভাগৰ লাগিব নাওখনত মই ধৰি ৰাখিব লাগিব ধৰি ৰাখি তেওঁক বামলৈ আনিব লাগিব আনি পিনি শিশুজনক মই ভাগ মাৰিবলৈ দিব লাগিব দুই মিনিট তিনি মিনিট তিনি মিনিট দুই মিনিট দিয়াৰ পিছত তেওঁক আকৌ দিব লাগিব একনললৈ একনললৈ দিয়াৰ পিছত তেওঁক আহিব পৰা লগে লগে মই ক'ম যে নাওত ধৰ নাওখনৰ ধৰি তুমি অলপ হেৰি ভাগৰ মাৰি লোৱা ভাগৰ মৰাৰ পিছত মই তোমাক কৈছোঁ এই তুমি আকৌ এতিয়া বামলৈ যোৱা বামলৈ গৈ আকৌ অকণমান ভাগৰ মাৰা ভাগ মাৰি তুমি আকৌ আহা আকৌ আহা তুমি বাৰ ফুটৰ ওপৰলৈ মানে পোন্ধৰ ফুটৰ ওপৰলৈ পোন্ধৰ ফুটৰ ওপৰলৈ তুমি পানীত আহা পানীত আহি তুমি মোৰ নাওখনত ধৰিবা ভাগৰ লাগিবতো সৰু ল'ৰা গতিকে তুমি পোন্ধৰ ফুটলৈ যেতিয়া আহিলে তোমাৰ ভাগৰ লাগিলে নাওখনত ধৰিলা নাওখনত ধৰি তুমি আকৌ যোৱা বামলৈ মই নাও তোমাৰ পকৰতেই লৈ গৈছোঁ পকৰত লৈ গৈ তুমি যেতিয়া ভাগৰ লাগিব তোমাৰ সাত দুখনে নাৱৰ বাওটোত ধৰিবা বাওটোত ধৰি তুমি নাওখনত ধৰি বামলৈ আহিবা বামলৈ আহি তুমি আকৌ যাব লাগিব অলপ ৰেষ্ট লৈ ৰেকস লোৱাৰ পিছত তুমি আহিব লাগিব আকৌ দলৈ দলৈ অহাৰ পিছত মই তোমাৰ পিছে পিছে নাৱত যাম নাৱত যাম তুমি যেতিয়াই য'ত ভাগৰ লাগে নদীখন পাৰ হওঁতে তুমি ভাগৰ লগাৰ লগে লগে নাওখনত ধৰিবা মই তোমাৰ পিছত আছো গতিকে তুমি নাওখনৰ পিছত আহা অঁ আগত যোৱা মই পিছত যাওঁ গতিকে তুমি আগত যোৱা য'তেই ভাগৰ লাগিব তেতিয়া নাওখনত ধৰি ল'বা তোমাৰ পিছত মই আছো আৰু তুমি চিন্তা নকৰিবা সাঁতুৰিব তুমি শিকিছা মই আছো মই সাঁতুৰিব জানো তোমাক মই নাৱলৈ উঠাই দিম গতিকে সেই তেনেস্থলত তেনেকৈ গৈ গৈ গৈ গৈ ইপাৰ পালেগৈ পোৱাৰ পিছত মই তেওঁক ক'লোঁ তুমি ইপাৰলৈ একেবাৰতে যাব পাৰিবানে বোলে এই নোৱাৰোঁ তুমি এটা কাম কৰা নাওখন মই পিছতে যাম আহিছিলা যেনেকৈ যাব লাগিবও তেনেকৈ তুমি সাঁতুৰি যোৱা সাঁতুৰি গৈ য'তে ভাগ লাগিব ত'তে নাওখনৰ বাৱত ধৰি ল'বা ধৰি লৈ তুমি অকণমান দেৰি ৰখি দিবা ৰখি দিয়া পিছত মই নাওখন লগিডালে দি গোজ মাৰি ধৰি ৰখাই থ'ম তোমাৰ ভাগৰ যেতিয়াই মৰিব তুমি তেতিয়াই মোক ক'বা যে মোৰ ভাগৰ মৰিলে আৰু তুমি আহা বইছ তুমি যোৱা মই তোমাৰ পিছতেই গৈছোঁ তেনেস্থলত আকৌ তেওঁ ভাইটিজনে এইপাৰ হৈ গ'ল আকৌ ক'লোঁ মই তুমি আকৌ আহাচোন এইবাৰ ডাইৰেকট পাৰ হোৱা পাৰ হ'ব পাৰিলে তুমি তোমাৰ সাঁতুৰা আজি মই তোমাৰ শিকাই শেষ কৰিছোঁ তেওঁ তাৰ পিছত আহিলে আহি পিনি ধৰি লওক এক এনলমান থাকিলে পানী দ যাব নোৱাৰে মই বোলো তুমি এটা কাম কৰা নাওখনত ধৰা নাওখনত ধৰি মই বামলৈ লৈ গ'লোঁ ধৰি লৈ যোৱাৰ পিছত আকৌ মই ভাগৰ মৰিলে নে সুধিলোঁ সোধাৰ পিছত তেওঁ ক'লে খুৰা মোৰ ভাগৰ মৰিছে এতিয়া মই আকৌ এবাৰ যাওঁ পাৰিম নেকি মই চেষ্টা কৰোঁ যদি মই পাৰোঁ তেতিয়া মই আজিৰপৰা সাঁতুৰিবলৈ শিকিম বা শিকিলোঁ এনেকৈ বুলি মোক ক'লে কোৱাৰ পিছত সি আহিলে আকৌ তেনেকৈ মাজতে তাৰ উশাহটো বন্ধ হৈ গ'ল উশাহটো বন্ধ হৈ যোৱাৰ লগে লগে মই নাওখনলে উঠাই নিলোঁ তাক উঠাই অনাৰ পিছত মই তাক ক'লোঁ তুমি অকণমান দেৰি ৰখি দিয়া মই নাওখন ধৰি আছো অকণমান জিৰণি লোৱা জিৰণি লোৱাৰ পিছত তুমি আকৌ যাবা পাঁচ মিনিটমান জিৰণি ল'লোঁ জিৰণি লোৱাৰ পিছত তেওঁ ক'লে খুৰা মই পাৰিম মই যাওঁ ব'লা তেনেকৈ তেওঁক মই লৈ আহিলোঁ লৈ অহাৰ পিছত তেওঁ বামৰ পালেহি বামত তিনি মিনিট ৰখিলে তিনি মিনিট ৰখাৰ পিছত খুৰা মই এতিয়া পাৰিম তুমি নাওখন পিছত কিন্তু ৰাখিবা বইছ মই বোলো হ'ব দিয়া মই তিনি মিনিট ৰাখি দিম অঁ নাওখন পিছত ৰাখিম তুমি ভাগৰ লাগিলে মোক ক'বা তেনেস্থলত সেই দহ বছৰীয়া শিশুজনে একেবাৰতে পাৰ হৈ গ'ল পাৰ হৈ যোৱাৰ পিছত তেওঁ খুৰা মই আজিৰপৰা সাঁতুৰিব আপোনাৰপৰা শিকিলোঁ আপুনি মোক বহুত ভাল কাম কৰিলে কিয়নো আমাৰ নদীপৰীয়া মানুহ আমাক নাও লাগিবই নাও নহ'লে বা সাঁতুৰিব নাজানিলে আমাৰ দোকান পোহাৰ কৰিব লাগে আমি যদি স্কুল যাবও লাগে তেনেস্থলত আমাৰতো আমাৰ নৈপৰীয়া মানুহ আমাক নাওখন লাগে গতিকে আপুনি মোক বহুত ভাল কাম কৰিলে

নাওখনো চলাব শিকিলোঁ সাঁতুৰিবও শিকিলোঁ তাৰ পিছত আহি ক'লে বয়সস্থজনে ক'লে যে ভাইটি তুমি কিন্তু আজি বহুত ভাল কাম কৰিলা কিয়নো আমি ইমান ডাঙৰ মানুহজনে ত্ৰিছ চল্লিছজনীয়া ত্ৰিছ চল্লিছ বছৰীয়া মানুহে মই তুমি যে মোক নাও শিকালা বিছ বছৰীয়া ল'ৰাটোৱে কিন্তু তুমি বহুত ভাল কাম কৰিলা গতিকে তোমাক অশেষ ধন্যবাদ দিছোঁ তাৰ পিছত বয়সস্থজনে ক'লে যে আজি আমাৰ ঘৰত যাব লাগিব আজি মই তোমাক দেখুৱাম যে মই এতিয়া এই পাৰৰপৰা সিপাৰলৈ নাওখন পাৰ হৈ যাম পাৰ হৈ যাম বুলি কোৱাৰ পিছতে তেওঁ ক'লে তুমি নাওখন লৈ আহিবা খালী মই মোৰ বয়সো হৈছে চল্লিছ বছৰ পঁয়ত্ৰিছ বছৰ বেছি হৈছে গতিকে তুমি নাওখন পকৰত লৈ আহিবা মই নাওখন লৈ পিছত গ'লোঁ পিছত লৈ গৈ মই তেওঁৰ ধুনীয়াকৈ পাৰ হৈ গৈছে আকৌ পাঁচ মিনিট ৰেক্স লৈ আকৌ তেওঁ নাওখন মোক ক'লে যে এইবাৰও যাব পাৰিম সেইবাৰো যাব পাৰিম বুলি কোৱাৰ লগে লগে তেওঁ নাওখন মই পিছত আনিছোঁ তেওঁ সাঁতুৰি পাৰ হ'ল তাৰপৰা মোক ক'লে ভাইটি আজিৰপৰা তোমাৰ নাম প্ৰশান্তই ৰখা হ'ল সেই গতিকে মোৰ নাম আগত আছিলে মণ্টু এতিয়া নাম মোৰ নাম হ'ল প্ৰশান্তজিৎ বৰগোঁহাঁই মই ইমানতে কৈ সামৰণি মাৰিছোঁ